এটা সময় আছিল মানে মই বাহিৰা কিতাপ কৰ্ছৰ ভিতৰত নলগা আৰু সেইবোৰ কিতাপ পঢ়ি অত্যন্ত ভাল পাইছিলোঁ এতিয়াও ভাল পাওঁ বহুত কিন্তু সেইখিনি সময়ত মোৰ বয়সটো বৰ কম আছিল ছিক্স ছেভেন এইট এনেকুৱা শ্ৰেণীত থকাৰ সময়ৰ কথা আৰু তেতিয়া মই ক্লাছৰ ভিতৰত মনে মনে বাহিৰা কিতাপবিলাক নি পঢ়ি থাকোঁ আগফালে টিছাৰে ক্লাছ কৰিয়েই থাকে তাৰপিছত এনেকৈ বহুদিন পঢ়ি পঢ়ি ধৰা পৰা নাছিলো আৰু এদিনো কিন্তু এদিন কি হ'ল তেতিয়া মই ক্লাছ এই এইটত আছিলো সেইদিনা অসমীয়াৰ ক্লাছ চলি আছিল মই লাষ্টৰ বেঞ্চত বহিকেনে ৰবিন হুদৰ এখন শিশু উপন্যাস পঢ়ি আছিলোঁ তাৰপিছত পঢ়ি পঢ়ি ইমানেই ভাল লাগিল মানে মই ক'ব নোৱাৰা হৈ গ'লো সিদিনা অসমীয়াৰ বাইদেউ গৰাকীয়ে আহিয়ে মোক লাষ্টৰ বেঞ্চতে বাহিৰা কিতাপখন পঢ়ি থকা দেখা পালে দেখা পাই মানে মোক প্ৰথমে বহুত গালি পাৰিলে কিবা কিবি আৰু তাৰপিছত গালি পাৰিকিনে হেৰি কৰিলে ক্লাছৰ পৰা আ পঞ্চল্লিছ মিনিটৰ ক্লাছ হয় সেইটো আধা ঘণ্টামান বাহিৰত উলিয়াই থৈ দিলে আৰু অকলে অকলে বাহিৰত উলিয়াই থৈ দিছে সবেই আহি মোক একেবাৰে চাই চাই গৈছে কি হৈছে কি হৈছে এনেকুৱা আৰু সেইটো মানে মোৰ জীৱনত এটা ডাঙৰ ভুল বুলিয়েই ভাবোঁ যাৰ কাৰণে মানে মই পিছত মানে নিজৰে অনুশোচনা হৈছে যে ক্লাছ কৰি থকাৰ সময়ত যিমানে ভাল কিতাপ নহওক বা যিমানে দৰকাৰী কিতাপ নহওক শিক্ষকে শিকোৱা কথাখিনিতকৈ একো বেছি জৰুৰী নহয় সেইখিনিতহে আচলতে মই মন দিবলগীয়া দিয়া দিয়াতো অত্যন্ত জৰুৰী কাৰণ তেওঁলোকেও বহুত কষ্ট কৰে আমাৰ ভাল হোৱাৰ বাবেইতো আমাক পঢ়োৱাইছে কিন্তু সেইটো মোৰ জীৱনৰ এটা আটাইতকৈ মানে ডাঙৰ ভুল বুলি ভাবোঁ আৰু আটাইতকৈ মানে জীৱনৰ অন্যতম এটা ভুল আৰু